হেল্ল'

ফুৰিবপৰা জেগা আছে ওচৰতে ভৈৰৱকুণ্ড আছে আৰু আপুনি যদি ভূটানৰ এটা ব্ৰিফ এটা অলপ ফুৰি আহিব খোজে যদি তাকো পাৰে আৰু অৰুণাচলো আছে ওচৰত অৰুণাচলত অলপ এৰিয়া আপুনি এক্সপ্ল'ৰ কৰিব পাৰিব ইয়াৰপৰা আৰু যদি টাৱাঙো যাব পাৰি সিফালেদিয়ে যায় বহুত বহুতকেইটা মানুহ ডকুমেণ্টছ আপোনাক আপোনাৰ ইণ্ডিয়ান গেটত ড্ৰাইভিং লাইচেন্স আৰু আৰ চিখন আপোনাৰ চাব গাড়ীৰ আৰু তাৰপিছত যোৱাৰ পিছত ভূটানত গেটত যাই পোৱাৰ লগে লগে আপোনাক আধাৰ কাৰ্ডখন দিব লাগিব তাত আৰু ছেম ড্ৰাইভিং লাইচেন্স আৰু আৰ আৰ চিখন লাগিব আপোনাক টাইম অলপ আপোনাৰ ছিক্স হাণ্ড্ৰেড কিলোমিটাৰমান হ'ব ইয়াৰপৰা আমাৰ ইয়াৰপৰা আপুনি টাউনতে মাজতেই পাই যাব আৰু তাতে বহুতকেইখন আছে লজিং কাৰণে ডি হোটেল ডি জে টাৱাৰ বুলি এখন আছে ফেমি পেলেছ বুলি আছে আৰু টাউনৰ অলপ সেইটো ছাইডে আছে এখন এখন দুখনমান এই বহুতখিনি নতুন নতুন হোটেল বা লজ এনেকুৱা ফুডিং লজ খুলিছে ইয়াত আপুনি থাকিব পাৰিব আৰামচে কেম্পিং কেম্পিংটো আপুনি ভৈৰৱকুণ্ডৰ ইয়াতে মেন মেড ফৰেষ্টতে পাৰিব কেম্পিং কৰিব কিন্তু পাৰ্মিছন লৈ ধুনীয়াকৈ সিহঁতে চব যোগাৰ কৰি দিয়ে আপুনি পিকনিক খাব খোজে যাতে পিকনিক খাব পাৰে ভৈৰৱকুণ্ডতে ভিতৰত য'ত পিকনিক স্পট থাকে তাৰে ছাইদৰ তাতে পাৰিব আপোনালোকে সেইফালে যায় আৰু তাতে আপুনি পিকনিক খাব খুজিলে তাৰো কৰি দিয়ে আয়োজনখিনি আৰু যদি কেম্পিং কৰে তেতিয়াও সিহঁতেে চাই দিব চবখিনি ভাত খাবলৈ ভাত খাবলৈ আছে এতিয়া হোটেল আলপাইনখন মই জানাতটো বহুত ভাল হয় ভাতৰ কাৰণে টাউনত আমাৰ মাজতেই এইফালে আপুনি চিধা ডি চি কৰ্টৰপৰা টাউনৰ ফালে আহিলে আপুনি কি কয় এইটো ডি চি কৰ্টৰপৰা ওলাই আহি মেইন টাউনত ওলালে আপুনি ভি মাৰ্ট বুলি এটা মল পাব ভি মাৰ্টৰপৰা এইফালে মেইন মেইন টাউনলৈকে আপুনি গম পাই যাব টাউনখন বেছি ডাঙৰ টাউন নহয় একদম একদম সৰু চব বস্তু ইজিলি এভেইলেবল আপুনি আহি সেইটো দুটা পাৰ্ট আছে ৰে'লৱে ষ্টেচনৰ এটা ছাইড আৰু এইফালে এটা ছাইড ৰেলৱে ষ্টেচনৰ চাইডটো আপুনি পাৰ হৈ আহিলে আপুনি ইফালে চব পাই যাব আপোনাৰ ভাত খাবৰ কাৰণে অঁ কওকচোন আপুনি ভাড়া গাড়ী নিব পাৰে বা ট্ৰান্সপৰ্টেশ্যন ডাইৰেক্টৰ কাৰণে ইফালে ইমান এটা বেছি সুবিধা নাই কিন্তু হ'লেও কেতিয়াবা দুই এখন গাড়ী যায় কাৰণ আৰু মেইনলি এতিয়া ঠাণ্ডাৰ দিনতটো ইমান গাড়ীটো নাযায় ৰিস্কি হৈ যায় বহুত টাৱাং যোৱাটো

অঁ পাৰি পাৰি আপোনালোকে নিজৰ গাড়ী এটা ভাড়া কৰি লৈ যোৱাটো বেছি ভাল হ'ব হ'ব বাৰু মই সুধি চাই আপোনাক জনাম কেনেকৈ কি কৰিব পাৰি অঁ মই বাৰু অলপ সুধি মিলাই দিম বাৰু আপোনালোকক কিবা এটা ডিছকাউণ্ট যদি পাৰোঁ দি দিম অঁ অঁ দিয়ক দিয়ক অঁ অঁ বাই বাই